হয় আমাৰ ওচৰত আৰ্টৰ সামগ্ৰী পোৱা দোকান আছে আৰু ষ্টেশ্য়নেৰী দোকান আছে য'ত ষ্টেশ্য়নেৰী দোকানত আপোনাৰ আৰ্টৰ সামগ্ৰীৰ পৰা সকলো সামগ্ৰী উপলব্ধ তেনেকুৱা দোকানো আছে তেনেকুৱা দোকানৰ পৰাও মই বস্তু কিনোঁ মই আৰ্ট কৰি খুব ভালপাওঁ বহুত ভাল লাগে আৰ্ট কৰি আৰু ক্ৰাফ্টো কৰোঁ আৰ্টত আপোনাৰ যেনেকৈ প্ৰাইমেৰী কালাৰৰ পৰা চেকেণ্ডেৰী কালাৰ কৰিবলৈ আপোনাৰ ৱাটাৰ কালাৰ ব্যৱহাৰ কৰিব লাগে তেতিয়া খুব ভাল হয় চেকেণ্ডেৰী কালাৰটো যেনেকৈ ৰঙা আৰু হালধীয়া মিক্স কৰিলে কমলা কালাৰ হয় আৰু হালধীয়া আৰু নীলা মিক্স কৰিলে সেউজীয়া কালাৰ হয় আৰু ৰঙ হেৰি পিংক আৰু নীলা মিলালে গুলপীয়া আৰু নীলা মিলালে তেনেদৰে বেঙুনীয়া কালাৰ হয় খুব ভাল লাগে এইবিলাক কালাৰ নিজে বনাইকিনে নিজে কালাৰ কৰিকেনে আৰু আৰ্ট বনাইকিনে আৰু ক্ৰাফ্টৰ যি ৰঙা নীলা কালাৰিং আৰ্টৰ পেপাৰ আছে তাৰ জৰিয়তেও আপুনি ধুনীয়া ধুনীয়া ফুল বনাই নানান ধৰণৰ ঘৰত সজাব পৰা ক্ৰাফ্ট আপুনি বনাব পাৰে আৰু লগতে মই কালাৰ পেঞ্চিল বেছিকৈ কিনোঁ আৰু ৱাটাৰ কালাৰ খুব ভাল লাগে সেয়েহে মোৰ বেছিকৈ ৱাটাৰ কালাৰ আছে আৰু মম কালাৰো আছে আৰু স্কেটচ্ পেনো আছে লগতে তাৰ লগতে হওঁক ক্ৰাফট বনাবলৈ কালাৰিং পেপাৰ হওঁক কেঁচি পৰ্যন্তৰ পৰা টেপৰ পৰা আঠাৰ পৰা তাৰপিছত তাৰ লগতে আপোনাৰ তাক ধুনীয়া ধুনীয়া সজাবৰ বাবে বস্তু কিনা ডাঠ কাগজ কিনা সেইবিলাক সকলো ধৰণৰ ৰচী হওঁক বা সূতাৰ জৰিয়তেও আপুনি বনাব পাৰে ক্ৰাফ্ট বহুত ভাল লাগে ক্ৰাফ্ট বনাইকিনে আপুনি নিজৰ ইচ্ছামতে আপুনি নিজৰ ধুনীয়া ডিজাইন দিকেনে আপুনি ক্ৰাফ্ট বনাব পাৰে আৰু আৰ্ট কৰি মোৰ খুব ভাললাগে আৰ্টৰ যি দৃশ্য আপুনি মই প্ৰাকৃতিক দৃশ্য আঁকি খুব ভালপাওঁ য'ত চৰাই চিৰিকটিৰ পৰা আদি কৰি নদ নদীৰ পৰা ঘৰৰ পৰা গছৰ পৰা আদি কৰি খুব ভাল লাগে আৰু মই এটা আৰ্ট কৰিছিলোঁ খুব ভাল লাগিছিলে সেইটো হৈছিলে গছৰ গছৰ তাতে দলং এখন আছে তাতে আকাশত চৰাই উৰি আছে আৰু বেলি ডুবা সময় হয় সেইখিনি সেই সময়টো খুব ভাল লাগে তেতিয়া গছজোপাৰ ধুনীয়া তাতে চৰাই দুটা বহি আছে তেনেকুৱা আৰ্ট কৰিও খুব ভাল লাগে মই আৰ্ট আৰু ক্ৰাফ্ট খুব ভালপাওঁ কৰিকিনে